হয় হেল্ল' হয় দাদা আপোনাৰ এই বুক এটা কৰিছিলোঁ অঁ হয় আপোনাক মই সেই এঘাৰটা বজাত আহিব দিলোঁ আপুনি ইমান দেৰি হ'ল যে হয় মইটো ওলাই পেলাই ৰখি আছোঁ গেটৰ বাহিৰতে ওলাই পেলাই ৰখি আছোঁ হয় হয় লগত মানুহ এজন আহি পাইছে মোৰ লগৰ ৰখি আছে তেতিয়াৰ পৰা নহয় আপুনি এঘাৰটাত আহি পাম বুলি ক'লে মোৰ জাগাটোত গৈ পাব লাগিব ন এটাৰ আগতে এইখিনি আপোনাৰ ৰাস্তা দুই ঘণ্টাৰ ৰাস্তা দুই ঘণ্টা যদি যাম চাম নালাগে আপোনাৰ এইখিনি নাই কমেও আপোনাৰ ডেৰ ঘণ্টাৰ আগত যায় নাপায় কি হ'ল দেৰি ইমান অঁ ট্ৰাফিক গম পাইছোঁ ট্ৰাফিকটো এইটো ৰাস্তাত ট্ৰাফিক লাগেই আগৰ পৰাই লাগে আপুনিও গম পাই আপুনিটো আগতীয়াকৈ ওলাই দিব লাগে ন হয় এতিয়া ক'ত আছে আপুনি হয় কিমান সময় লাগিব বেছি দেৰি নকৰিব এই গোটেইকেইজন ৰৈ আছোঁ গোটেইকেইজন আহি পাইছোঁৱে হয় হয় ঠিক আছে